হয় মানে মই অসমৰ বাহিৰত থাকোঁ মই দীপৰ বিলত ফুৰিব যাব খুজিছিলোঁ ইয়াতে এতিয়া চাব গ'লে তাত কি কি দেখা পাম তাতে গ'লে

হয় হয়

হয় এনে কিমানমান খৰচ হ'ব এইখিনি ঘূৰাৰ নামত থকা খোৱাৰ ব্যৱস্থাটো পাম তাতে

ঠিক আছে বাৰু